সাংস্কৃতিক ঐতিয্য বুলি ক'বলৈ গ'লে আমাৰ নৱপ্ৰজন্মক জ্যেষ্ঠসকলে খোল বাদন নেগেৰা বাদন এইবিলাক শিকোৱাৰ প্ৰয়োজন আছে ক্তেওঁলোকক ভৱিষ্যত আগুৱাই সেইখিনি কথা শিকিব তেতিয়া আগুৱাই যাব পাৰিব আমাৰ পুৰণা ঐতিহ্যবিলাক নোহোৱা হৈ গৈছে সেইবিলাক আকৌ আমি ধৰি ৰাখিব লাগে দিহা নাম বিয়া নাম এইবিলাক প্ৰচাৰ কৰিব লাগে আৰু আমাৰ ইয়াত ভাওনা প্ৰতিযোগিতাও হয় ভাওনা প্ৰতিযোগিতাত আপোনাৰ বিভিন্ন খন জিলাৰ পৰা বিভিন্ন প্ৰতিযোগী অংশগ্ৰহণ কৰে তেনেদৰে বিহু প্ৰতিযোগিতাও হয় বিহু প্ৰতিযোগিতাতো বহুত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰেহি বিভিন্ন জিলাৰ পৰা আহি তেনেদৰে সকলো প্ৰতিষ্ঠান আমি আমাৰ অসমত ধৰি ৰাখিব লাগে যাতে আমাৰ এই প্ৰতিষ্ঠানখিনি লোপ নাপায় আমি অসমীয়াই এইখিনি কাম হাতত লৈ সকলো যদি আগুৱাই যাওঁ গতিকে আমাৰ এখন নিশ্চিত স্বচ্ছ অসম আমি গঢ়ি তুলিব পাৰিম